মই আজিলৈকে তেনেকুৱা কোনো ৰন্ধনৰ শ্ব'ত অংশগ্ৰহণ কৰি পোৱা নাই তথাপি মই একেবাৰে অভিজ্ঞতা নথকাও নহয় যিহেতু ঘৰততো বনোৱা হয়ে প্ৰায় যেতিয়া হয় মানুহজনীক সহায় কৰোঁ পৰিয়ালক সহায় কৰোঁ মাছ মাংস মই নিজেই বনাওঁ আৰু দুপৰীয়া সাজৰ ভাজি হওক আঞ্জা হওক মই নিজৰ মতেই অলপ বনাই ৰান্ধি ভাল পাওঁ মা মছলা কম দিওঁ আৰু তাৰপিছত মই খানা পিনা আমাৰ হৈয়েই থাকে সাপ্তাহিকভাৱে নহ'লেও মাহত দুই তিনিবাৰ ঠিক তেনেদৰে খানাটো মোক আগভাগেই দিয়ে বনাবলৈ যিহেতু ভাল বনাওঁ বুলিয়েই কয় আৰু খোৱাসকলে সেইকাৰণে ধৰক বনায়ো ভাল পাওঁ তেনেকুৱা যিহেতু বেলেগৰ ভালটো শুনি ভালো লাগে আৰু তেনেকৈ বনাওঁ বিশেষকৈ খাচী মাংস হাঁহ মাংস খুব ধুনীয়া যত্ন কৰিয়ে বনাওঁ যা যোগাৰখিনি নিজেও কৰোঁ আৰু লগৰীয়া থাকে তেওঁলোকেও যা যোগাৰ কৰি দিয়ে আৰু যোগাৰটো বেলেগে কৰি দিলে বনাই আৰু অলপ ভাল লাগে মানে একেলগে ধৰক বনাই মেলি কথা পাতি তেনেকুৱা ভাল লাগে অলপ আৰু তেতিয়া খানাৰ জুতিটোও বেছি হয় আৰু পৰাপক্ষত আমি মছলা পেকেট মছলাবোৰ দিয়া নহয়েই আমি পাৰিলে জিৰা ধনিয়া পিছি লৈ তাৰপিছত জলকীয়া আদা এইবোৰ নিজেই থেতালি নহৰু থেতালি তাৰপিছত ধৰক তেজপাত দিওঁ লং ইলাচি নিজে পিছি লওঁ ঠিক তেনেকৈ বনোৱা হয় কিন্তু যি কি নহওক খাচী আৰু হাঁহৰ বনোৱা পদ্ধতিটো বেলেগ বেলেগ যিহেতু খাচী আৰু হাঁহ দুয়োটা অলপ টান মাংস খাচী মাংসটোও অলপ সময় লয় মোটা মুটি পঞ্চল্লিছ মিনিট সময় আপোনাৰ ভাজিবলগীয়া হয় তাৰ পিছতহে বেলেগ ব্যঞ্জন দি পেনি পানী দি অলপ উতলোৱা হয় ঠিক তেনেদৰে হাঁহ মাংসটোৰো একেই খুব ভাজিবলগীয়া হয় যথেষ্ট সময় তাৰ পিছতহে ব্যঞ্জন দি আকৌ দুনাই ভ উতলোৱা হয় গৰম পানী দি কিন্তু মোৰ ফালৰ পৰা ক'ব গ'লে অভিজ্ঞতা কোনো প্ৰতিযোগিতা শ্ব'ত নাই যদিও কিন্তু বনোৱা অভিজ্ঞতা আছে যিহেতু ঘৰতো বনাওঁ যথেষ্টখিনি যেতিয়াই মন যায় তেতিয়াই বনাওঁ দ্বিতীয়তে খানা পিনাত নিজে লাগিয়ে দিওঁ আৰু বনায়ো ভাল পাওঁ সেই সময়ত যিহেতু লগ সংগ থাকে গতিকে অভিজ্ঞতা একেবাৰে প্ৰতিযোগিতাত নাই যদিও বনোৱাৰ অভিজ্ঞতাটো আছে খানা বনাওঁ আৰু যদি কোনোবাই বিয়া বাৰুত সুবিধা দিয়ে বনাবলৈ লগত যদি মানুহ দুই এজন থাকে হয়তো তাতো বনাব পাৰিম কিন্তু তাত মই বনাই পোৱা নাই বিয়া বাৰুত কিন্তু বনাব পাৰিম বুলি মোৰ নিজৰ ওপৰতে দৃঢ় বিশ্বাস এটা আছে যিহেতু একেবাৰে কম পোন্ধৰ বিছজন মানুহক বনাই খুৱাইছোঁ খানা আৰু তেখেতলোকে খবলৈ ভাল হৈছে বুলিও কৈছে আৰু সেইটো বাৰু মোক বনাবলৈ দিয়েই আৰু ইউটিউবত ভিডিঅ' মই তেনেকে আপলোড দি পোৱা নাই যদিও মোৰ ফেচবুক একাউণ্ট আছে তাত মোৰ নিৰ্দিষ্ট পেজ আছে মই খুলি লোৱা য'ত মই ভিডিঅ' আপলোড দিওঁ মই ইমান অভিজ্ঞতা নাছিলে প্ৰথমতে নিজেই ইউটিউবত ছাৰ্চ কৰি চাওঁ কেনেকৈ পেজ বনাই কেনেকৈ দিয়ে তাত তাৰপিছত দি দি শিকিলোগৈ লাষ্টত চালোঁ বৰ বেছি কঠিনো নহয় দুই এদিন অকণমান সমস্যা হয় অক্মাণন শিকোঁতে আৰু এবাৰ শিকি লোৱাৰ পাছত বস্তুটো সহজ হৈ পৰে তাৰপিছত মই লাহে লাহে দিওঁ ভালো লাগে দিবলৈ মনটোও ভাল লাগে নিজৰ মনৰ কথাবিলাক প্ৰকাশো পায় ভিডিঅ' দিলে গতিকে মই ফেচবুক পেজতে দিওঁ ইউটিউবত মই তেনেকুৱা দিয়া নাই কিন্তু মই এইটোৱেই দি ভাল পাওঁ ফেচবুক পেজত ধন্যবাদ